ফুৰিবলৈ গ'লে প্ৰাথমিক চিকিৎসাৰ বাবে বিভিন্ন ধৰণৰ ঔষধ লৈ যাব লাগে কাৰণ ফুৰিবলৈ গ'লে আমাৰ সেই অঞ্চলটো জলবায়ু ক্ষেত্ৰত বিভিন্ন সালসলনি হয় আৰু লগতে খাদ্যৰ ক্ষেত্ৰতো বিভিন্ন সালসলনি দেখা যায় আৰু সেই সালসলনি সমূহৰ কাৰণে বিভিন্ন ধৰণৰ বেমাৰো হয় আৰু সেইকাৰণে আমি তাৰবাবে প্ৰাথমিক চিকিৎসা ঔষধ লগত লৈ যোৱাতো অতি আৱশ্যক আৰু সেই প্ৰাথমিক চিকিৎসাৰ ঔষধসমূহ যেনে পেৰাচিটামল আৰু লগত বেণ্ডেজ কপাহ ডেটল আৰু বিভিন্ন ধৰণৰ যেনে দৰৱ বিষৰ দৰবেই হওক আজি বিভিন্ন দৰৱসমূহ আমি লগত লৈ যোৱাতো দৰকাৰ কাৰণ যিহেতু পৰিৱেশ জলবায়ু সলনি হ'লে আমাৰ তাত জ্বৰ আদি বিভিন্ন বেমাৰ আজাৰ হোৱা দেখা যায় আৰু সেইসমূহৰ কাৰণে আমাক ঔষধৰ প্ৰয়োজন যিহেতু আমি তাত নিশ্চয়কৈ যাব নোৱাৰোঁ যে তাত ঔষধৰ ব্যৱস্থা পাম বা চিকিৎসাৰ বাবে কি যিকোনো বস্তু পাম সেই আৰু সেইবাবে লগতে ঔষধসমূহ লৈ যোৱাতো অতি আৱশ্যক তাত খাদ্যসমূহৰ সালসলনি ক্ষেত্ৰতে হওক বা জলবায়ু ক্ষেত্ৰতেই হওক সেইসমূহৰ কাৰণে আমি লগত লৈ যোৱাতো অতি আৱশ্যক যিহেতু বিভিন্ন ক্ষেত্ৰত খোজকাঢ়ি যোৱাই হওক বা ট্ৰেকিং কৰিবলৈ যোৱাই হওক তাত আমাৰ বিভিন্ন সমস্যা আহিব পাৰে আৰু আৰু সেই ক্ষেত্ৰত বেণ্ডেজ কপাহ ডেটল আদি থকাতো অতিয়েই আৱশ্যক আৰু সেই ক্ষেত্ৰত আমি ফুৰিবলৈ যাওঁতে প্ৰাথমিক চিকিৎসাৰ ঔষধসমূহ লগত লৈ যোৱাতো অতিয়েই আৱশ্যক